আমাৰ সাংস্কৃতিক বিয়া অনুষ্ঠানটো আমাৰ দীঘলীয়া হয় তিনিদিনীয়া হয় আমাৰ প্ৰথম দিনা হ'ল জোৰোণ সেইদিনা দৰা ঘৰৰ পৰা আমাৰ কইনা ঘৰলৈ গা গহনা কাপোৰ কানি লৈ যোৱা হয় দৰাৰ মাক বাপেকো যাব আৰু মিতিৰ কুটুমো যাব লগত গৈ মেলি আমাৰ কইনা যিখিনি দিবলগীয়া নিয়ম নীতি সেইখিনি কৰি মেলি জোৰা নাম গোৱা হয় দৰা ফালৰো কইনা ফালৰো জোৰা নাম গাই মেলি আমি আকৌ উভতি আহোঁ উভতি আহি পাছদিনা আকৌ আমি দৰা ৰাতি আমি লৈ যাওঁ দৰা নি আমাৰ দৰাৰ যিখিনি কৰ্ম হোম যজ্ঞ পোৰা হয় সেই হোম যজ্ঞখিনি আমি নীতি নিয়মেৰে পালন কৰি মেলি আমাৰ কইনা বাহিৰলৈ উলিয়াই দিয়া হয় কইনা বাহিৰলৈ উলিয়াই দিয়া পাছত আমাৰ বামুণীয়া যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰে কৰি মেলি কইনা ঘৰলৈ লৈ অহা হয় সেই পাছদিনা থাকি আকৌ তাৰ পাছদিনা খোবা খোবনি পতা হয় সেই খোবা খোবনিত কইনা আৰু দৰা একেলগে বহি সমাজত সমাজে নাম কীৰ্তন কৰে সমাজত আমাৰ দৰা কইনা বহি পেলাই আমাৰ সেই প্ৰসাদ খাব লাগিব তাৰ পাছত সেইদিনা আমাৰ ৰাতিলে ভোজ দিয়া হয় খোবা খোবনি সেইটো ভোজ বুলি কয় সকলো মিলি জুলি গাঁৱৰ মানুহকো মতা হয় মিলি জুলি আমাৰ খাই বৈ সকলোকে আমি শুশ্ৰূষা কৰিবলগীয়া হয় সকলো আহে আহি মেলি গাঁওখনৰ ল'ৰা ছোৱালী সকলোৱে গান গাব বাজনা মাৰিব নাচিব আজিকালি বিয়া বুলি ক'লেতো সকলোখিনি কৰা হয়েই সেইখিনি কৰি মেলি নীতি নিয়মেৰে আমাৰ কইনাজনী আমাৰ ঘৰখনলৈ আৰু কৰা হয় আৰু সেইদিনাখনৰ পৰা কইনাজনী আৰু নিজৰ হৈ পৰে